হেল্ল' অঁ হয় কোন বাৰু অঁ অঁ অঁ অৰুণোদয় আঁচনিত নাম নাই সোমোৱানি ওৱা মই ফৰ্ম চৰ্ম সব হে হেৰিয়া হাতত দিছিলোঁ নহয় এই বুষ্ট পেচিডেণ্টৰ হাতত গোটেইবোৰ তেওঁৰ ওচৰতে আছে অঁ অঁ ওচৰবোৰে পাইছেনে বাৰু ই সেইটো নামটো নিদিলে হপায় তেতিয়াহ'লে অঁ অঁ হেৰি বুচ প্ৰেচিডেণ্টৰ ওচৰতে আছিল এতিয়া নতুনকৈ আকৌ এতিয়া আহিব ইলেকশ্য়নৰ আগতে তেতিয়া আৰু মই খবৰ দিম বাৰু

অঁ শাকৰ গুটি বানাম আছে অঁ আছে সেইবোৰ সেইবোৰ আগতে অঁ পঠিয়াই দিবি লৈ যাব লৈ যাবলৈ ক'বি অঁ এই এইটো হেৰি কেনেকৈ কেনেকৈ মানে যোনে যিমান নিয়ে নিচিনাকৈ দিছে আৰু গুটি পেকেটকৈ দিছে এইবোৰ শাকৰ গুটি পেকেট আৰু এইবোৰ গুটি পালেং লফা সেইবিলাকে আহিছে তাৰপৰা ধনীয়া গুটি আকৌ ফুলৰ গুটি নাই অহা তাৰপা আকৌ হেৰি আহিছে এইবোৰ ডাংবডি অঁ হেৰি কি বুলি কয় অৰুণোদয় এতিয়া আকৌ আহিব তই মোৰ ওচৰত হেৰি কাগজবোৰ দি থৈ যাবিহি বাৰু মই এইবাৰ কৰি দিব লাগিব ডকুমেণ্ট হেৰি আধাৰ কাৰ্ডটো আৰু বেংক পাছবুক ভোটাৰ কাৰ্ডটো

আৰু নালাগে সেইকেইটাই সেইকেইটা জেৰক্স কপিকেইটা মোৰ ভোটাৰ কাৰ্ডটো খেলি মেলি মানে এড্ৰেছটো এড্ৰেছটো খেলি মেলি হৈ আছেনি অঁ এই অঁ ইয়াৰ এড্ৰেছ দিব লাগিব

ভোটাৰ কাৰ্ড তৰিবলৈ হ'লে মানে সেইটো কাৰ ওচৰত কৰিব লাগিব মানে আমাৰ এই অংগনবাড়ী বাইদেউ গৰাকীয়ে কৰে তেওঁৰ ওচৰত কৰিব লাগিব কবিতা বাইদেউৰ ওচৰত কৰিব লাগিব তাৰপাছত আৰু মানুহজনৰ ভোটাৰ কাৰ্ডটো লাগিব অঁ অঁ হ'ব অঁ হ'ব অঁ ঠিক আছে